হয় মোৰ ব্যৱসায়ত বিজ্ঞাপন দিব পৰাকৈ মোৰ ব্যৱসায়টো ইমান ডাঙৰ ব্যৱসায় নহয় ভৱিষ্যতে যদি মই এটা সফল ব্যৱসায়ী হ হ'ম তেতিয়াহে মই বা মোৰ ব্যৱসায়টো ডাঙৰ কৰিব পাৰোঁ তেতিয়াহে মই বিজ্ঞাপন দিম বুলি ভাবিছোঁ